আমাৰ ওচৰৰ অঞ্চলত বহুতো সাংস্কৃতিৰ সংস্কৃতিৰ লোকসকলে বাস কৰে যেনে ধৰক চাহ জনগোষ্ঠীৰ লোক মিচিং বড়ো কছাৰী কাৰ্বি নেপালী আদি বেংগোলী আদি জনগোষ্ঠীৰ লোকসকলে বাস কৰে তো তেওঁলোকৰ সকলোৰে নিজৰ নিজৰ সংস্কৃতি আছে তেওঁলোকৰ সকলোৰে কলা সংস্কৃতি বেলেগ বেলেগ আমি নিজৰ সংস্কৃতিৰ বাহিৰেও তেওঁলোকৰ সংস্কৃতিসমূহো উপভোগ কৰো তেওঁলোক আমাৰ ওচৰৰে বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে আৰু লগতে চাহ জনগোষ্ঠী লোকসকলে বসবাস কৰে তো বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকে বিভিন্ন উৎসৱ তেওঁলোকৰ পালন কৰে তোআমি সেই উৎসৱসমূহ উপভোগ কৰোঁ আৰু তেওঁলোকৰ আমাৰ তেওঁলোকেও আমাৰ বিহু উৎসৱ উপভোগ কৰে বিহু অনুষ্ঠানসমূহ উপভোগ কৰি আনন্দ আনন্দ লাভ কৰে তো আমিও তেনেদৰে তেওঁলোকৰ উপ উৎসৱসমূহ উপভোগ কৰোঁ আৰু তাৰ লগতে চাহ জনগোষ্ঠীৰ লোকসকলে তেওঁলোকে ঝুমুৰ মেলা আদি অনুষ্ঠান প্ৰদৰ্শন কৰে তো তেওঁলোকৰ অনুষ্ঠানসমূহ চাই আমি আমিও আমিও আনন্দ উপভোগ কৰোঁ তেনেধৰণে সকলোৱে সংস্কৃতিৰ লগত আমি উপভোগ কৰি আনন্দ লাভ কৰোঁ